হয় মই কিছুমান বাতৰিকাকত লওঁ প্ৰধান বাতৰিকাকত সেইকেইটা হৈছে অগ্ৰদূত নিয়মীয়া বাৰ্তা আৰু প্ৰতিদিন আৰু নিউজ চেনেল কেইটা হৈছে আচাম টকচ্ নিউজ লাইভ প্ৰাইম নিউজ এইকেইটা চেনেল চাওঁ আৰু আমাৰ গোটেই পৰিয়ালেই চায় আৰু ইয়াৰপৰা বেয়াখিনি কেনেকৈ আঁতৰাই ভালখিনি শিকি লয় সেইটোৱেই আমি চাওঁ